মোৰ ওচৰত আপোনালোকৰ কোম্পেনীৰ পৰা পোৱা এখন কুপন আছে সেইখ সেই কুপনখনৰ দ্বাৰা মই ইতিহাস ৰেষ্টুৰেণ্টৰ পৰা খানা অৰ্ডাৰ কৰিলে কিবা শতাংশ ৰেহাই পাম নেকি